হয় প্ৰাণজিৎ ট্ৰেভেল এজেঞ্চিলৈ আপোনাক স্বাগতম জনাব আপোনাক মই কিদৰে সহায় কৰিব পাৰোঁ

অ' আপুনি এনেই ক'ত যাব বিচাৰিছে বাৰু প্লে'চটো জনাব

হয় হয় আপোনালোক পাঁচজন যাব ন' অ' অ' অ' আপোনালোকৰ টাইমটো জনাব কেতিয়া যাব হয় হয় হয় আপুনি আমাৰ এনেকৈ পেকেজ আছে কেইটামান আপোনালোকে এইকেইটা চাব পাৰে তিনি দিনীয়া আৰু পাঁচ দিনীয়া মেঘালয়ৰ দুটা পেকেজ আছে আপোনালোকে যিহেত গ্ৰুপত যাব তাতে আপোনালোকৰ ধৰক থকা আৰু অহা যোৱাটো আপোনালোকৰ থাকিব খালী খোৱাটো নিজে মানে তাতে মানে ল'ব পাৰিব খালী ডিনাৰটো তাতে প্ৰভাইড কৰা হ'ব হোটেলত বাকীটো খালী আপোনালোকে খোৱাটো দিনত যিহেতু আপোনালোকক বিভিন্ন প্লে'চত নিয়া হ'ব খোৱা বোৱাটো আপোনালোকে নিজৰ পৰা ল'ব লাগিব অ' অ' পেকেজত মানে খোৱা বুলিবলৈ অকল ডিনাৰটোহে প্ৰভাইড কৰা হ'ব বাকী আপোনাৰ হয় হয় আৰু আপোনালোকে এতিয়া প্লে'চেচ যদি তিনি দিনীয়াটো যায় তেতিয়াহ'লে ধৰক মেঘালয় হ'লে এইফালে হোমষ্টে'ত থাকোঁ বুলি কলেও আপোনালোকক ৰাখিব পাৰিম বা বিভিন্ন ধৰণৰ হোটেলো আছে পেকেজটো চাই লৈ কথা আৰু হোটেল আপোনালোকে হয় জনাওক

অ' অ' ঠিক আছে বাৰু মেম আপোনাৰ এইটো নম্বৰতে হোৱাটছএপ আছেনে হয় আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা ট্ৰিপক লৈ পেলাই কেটলগখন যিখন আছে তাত প্ৰাইচ আপোনালোকৰ প্লে'চ আৰু কিহেৰে অনা নিয়া কৰা হ'ব চব দিয়া আছে আপোনাক মই পঠাই দিম আপুনি কোনটো পেকেজ ছিলেক্ট কৰে আপুনি পিছত আমাক জনালেই হ'ব মই আকৌ আপোনাক কল কৰিম কিন্তু আপোনাক মই হোৱাটছএপত অ' তাকে বাজেটমতে আৰু টাইমটো জনাই দিব যিহেতু আমাৰ মানুহ মানে কম হৈ আছে বিভিন্ন প্লে'চত গৈ আছে সেইটো সেইকাৰণে আপুনি জনাই দিব টাইমটো সৈতে সঠিকভাৱে আপুনি কেটলগখন চাই দিব মই পঠাই আছোঁ আপোনাক ঠিক আছে থেংক ইউ মেম